মই মোৰ শৈশৱকালৰ ভ্ৰমণ বুলি ক'বলৈ গ'লে স্কুল লাইফতেই যোৱা তেনেকৈ ক'বলৈ গ'লে দুহেজাৰ সাত চনত শিৱসাগৰলৈ গৈছিলোঁ শিৱসাগৰলৈ যাওঁতে আমি বাছত গৈছিলোঁ বাৰু আমাৰ ষ্টুডেণ্ট আছিলে আমি ক'বলৈ গ'লে চল্লিছজনমান আৰু মাষ্টৰ গৈছিলে আমাৰ লগত মেম দুগৰাকী আৰু আপোনাৰ মাষ্টৰ চাৰিজন মুঠতে সাতজন একেলগে গৈছিলে তেনেকৈ আমি ৰাস্তাত যাওঁতে বহুতো ফূৰ্তি কৰিলোঁ গান শুনিলোঁ নাচিলোঁ গাড়ীৰ ভিতৰতেই তেনেদৰে আমাৰ লগতে আকৌ আমাৰ বাবুল দাও গৈছিল বাবুল দাৰ লগতো তেনেকৈ ধেমালি আমি বহুত গান চান গাই গলোঁ তাত পালোঁগৈ তাত পোৱাৰ পিছত আমি দেখিলোঁ প্ৰথমে আমি গলোঁ তলাতল ঘৰত আচলতে তলাতল ঘৰৰ কিনাৰতেই পথাৰ আছে পথাৰতেই আমাৰ বাছখন ৰখালে আমি গোটেই নামি মেলি তাত প্ৰস্ৰাৱ শ্ৰস্ৰাৱ কৰিলোঁ তাৰপিছত ক'লে গোটেইখিনিক ব্ৰেকফাষ্ট কৰাওঁ বুলি ব্ৰেকফাষ্ট কৰাবলৈ বুট কল লগতে আপোনাৰ ব্ৰেড জাম আদি দিছিলে খাবলৈ তেনেকৈ খাই মেলি এজন এজনকৈ লাইন পাতিব দিলে লাইন পতোৱাৰ পিছত আমি ভিতৰলৈ গলোঁ তলাতল ঘৰ চাবলৈ ভিতৰত সোমোৱাৰ পিছত দেখিলোঁ আমি বহুত পুৰণা পুৰণা সেই আহোমৰ যুগতেই বনোৱা তলাতল ঘৰ তলাতল ঘৰৰ ভিতৰতে আকৌ কিনাৰতে সৰু এটা পুখুৰীও আছে পুখুৰীৰ কিনাৰে কিনাৰেও আমি ঘূৰিলোঁ তেনেদৰে তাৰ পৰা ওলাই মেলি ওচৰতে থকা এখন মিউজিয়ামলৈ গ'লোঁ মিউজিয়ামত আমি বহুতো বিভিন্ন ধৰণৰ বস্তু চালোঁগৈ যেনেকৈ ক'বলৈ গ'লে বৰটোপ হিলৈ ইত্যাদি বহুত দেখিলোঁ আমি তাত পুৰণা পুৰণা বস্তু তেনেকৈ হেংদান আদিবোৰ তাৰপিছত আকৌ তাৰ পৰা আমি আকৌ ওলাই আহি জয়সাগৰ পুখুৰীলৈ গলোঁ জয়সাগৰ পুখুৰীলে গৈ মেলি তাত দেখিলোঁ গোটেই ব'টিঙো কৰে তাত মানুহে তেনেকৈ ক'বলৈ গ'লে পাৰ পাৰচন আপোনাৰ দহ টকাকৈ লয় আমাক ষ্টুডেণ্ট বুলি তাত ফ্ৰীকৈয়ে দিছিলে নে আমাৰ ছাৰহঁতেই কটোৱাইছিলে আমি গম নাপালোঁ বাৰু কিন্তু তাত আমাক ব'টিঙো কৰিবলৈ দিয়া হৈছিলে লাইফ জেকেট পিন্ধাই মেলি ধুনীয়াকৈ ব'টিং কৰিলোঁ তেনেকৈ তাত পোন্ধৰ মিনিটমান বিছ মিনিটমান আমি ব'টিং কৰাৰ পিছত ওলাই আহি মেলি আকৌ আমি আহিলোঁ ৰংঘৰলৈ ৰংঘৰলৈ আহি মেলি আমি আকৌ ৰংঘৰত দেখিলোঁ ৰংঘৰৰ বাকৰিত গোটেইখিনি আকৌ খেলা ধূলা কৰি মেলি আমি তাপা ওলাই আহি লাহেকৈ ক'লে ছাৰহঁতেও বাইদেউহঁতেও যে আমাক খাবলৈ হৈছে বুলি ক'লে আচলতে লান্স টাইম বুলি ক'লে তে লান্স টাইমত আমাক তেতিয়া খাবলৈ দিছিলে আপোনাৰ ক'বলৈ গ'লে ভাত মাংস ছালাড আদি পিছে আকৌ আমাৰ ভাত ৰান্ধিছিল বাবুল দাই ৰান্ধিছিল আকৌ লগতে আমাৰ আকৌ মাষ্টৰ দুজনো আছিল তেওঁলোকে সহায় কৰি দিছিল বাবুল দাক তেনেদৰে ৰান্ধি মেলি আমি খালোঁ আকৌ তা ৰপৰা খাই বৈ অলপ দেৰি ৰখাৰ পিছত শিৱদৌললৈ যাওঁ বুলি আমাক লৈ কিনে গ'ল শিৱদৌলত গৈ মেলি আমি দেখিলোঁ শিৱলিংগ দেখিছোঁ তাত ভিতৰত বহুত ডাঙৰকৈ আছে তেনেদৰে তাপা আকৌ ওলাই আহি মেলি গলোঁ আমি আপোনাৰ পাৰ্ক এখন আছে ওচৰতে পাৰ্কখনত গ'লোঁ পাৰ্কখনত যোৱাৰ পিছত তাত গোটেই আমি আচলতে সৰু আছিলোঁ সেইখিনি সময়ত সেইকাৰণে আমা আমাৰো মন আছিল নিজৰ ইচ্ছাও আছিল যে পাৰ্ক চাৰ্ক দেখিলে তেনেকৈ যাবলৈ যাৰ হ'লেও তেনেদৰে ইচ্ছা থাকে তেনেদৰে পাৰ্কত খেলি মেলি আমি ওলাই আহি তেনেদৰে ঠিক ৰাতি তাৰ পৰা আমি ছটামান বজাত ওলাই দিলোঁ ঘৰত আমি পালোঁহি আপোনাৰ ক'বলৈ গ'লে নটামান বজাত নটামান বজাত গোটেইখিনি নামি আমি পালোঁহি নটা বজাত পোৱাৰ পিছত ঘৰলৈ গৈ ধুনীয়াকৈ হাত মুখ ধুই তেনেদৰেই আৰু তাৰপিছত আকৌ এটা ক'বলৈ গ'লে ভ্ৰমণৰ তেনেদৰে স্মৃতি ক'বলে গ'লে কলেজৰ লাইফতো যোৱা হৈছে কলেজৰ লাইফত আমাক ছিকিমলৈ লৈ যোৱা হৈছে ছিকিমলৈ যাওঁতে আমি বহুত এনজয় কৰিছোঁ ক'ব পাৰি বিশেষকৈ কলেজ লাইফ এটা মানুহৰ স্মৃতি ক'ব পাৰি তেনেদৰে আমি কলেজ ছিকিমলৈ লৈ গৈছিলে আমাক তেনেকৈ বাছত বা কিবাত তেনেকৈ নিয়া নাছিল আমাক ট্ৰেইনৰ টিকেট কৰি দিছিলে আমি ট্ৰেইনৰ টিকেটেদিয়েই যোৱা হৈছিলে ছিকিমলৈ ধুনীয়াকৈ ছিকিমলৈ গৈ মেলি গোটেই বৰফৰ মাজত তেনেদৰেই ঘূৰা ফুৰা কৰিলোঁ তাৰপিছত আকৌ ক'বলে গ'লে আমাক কলেজৰ পিনৰ পৰাই পৰশুৰাম কুণ্ডলৈ নিছিলে পৰশুৰাম কুণ্ডলৈ ছেইম তেনেদৰেই যোৱা হৈছিলে আমি বিশেষকৈ ক'বলৈ গ'লে বাছত যোৱা হৈছিল পৰশুৰাম কুণ্ডলৈ পৰশুৰাম কুণ্ডত গৈ মেলি আমি দেখিছোঁ তাত আপোনাৰ পৰশুৰামে বোলে এক হাফতে দুফাল কৰিছিলে পাহাৰ সেইবুলি কোৱা হয় তাত দেখাও হৈছিলে বাৰু তেনেদৰে পাহাৰ এটা মাজত আছে নদীৰ মাজত তেনেকৈ তাত গৈ মেলি তাতো তেনেদৰে এনজয় কৰি মেলি আহিছোঁ আহি মেলি আকৌ আমি আহোঁতে আহোঁতে গ'ল্ডেন পাগোৰাত সোমালোঁ গ'ল্ডেন পাগোৰা বুলি নামৰ এখন ঠাই আছে তাতে সোমাই মেলি ফটো চটো মাৰিছোঁ গোটেইখিনিয়ে এই যে আপোনালোকে দেখিছেই চাগে গ'ল্ডেন পাগোৰাটো আপোনাৰ জুবিনৰ গান এটাত আছে এনেদৰেই আৰু তাৰ পৰা আহি মেলি আকৌ ঘৰ পালোঁহি ঘৰ পোৱাৰ পিছত আৰুতো ঠিক তেনেদৰে আৰু ভ্ৰমণ হিচাপে সেইখিনিয়ে আৰু ভ্ৰমণ কৰিবলৈ যোৱা হিচাপে যোৱাৰ